মই ঘৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পানীয়বোৰ হৈছে নেমুৰ চৰবত কমলাৰ চৰবত ইত্যাদি আৰু এইবোৰ আমি বিশেষকৈ গৰম দিনত ব্যৱহাৰ কৰো কাৰণ যেতিয়া আমাক শৰীৰত বহুত গৰম অনুভৱ কৰো তেতিয়া এনেধৰণৰ পানীয়বোৰ খালে আমাৰ শৰীৰত শীতল অনুভৱ কৰো সেইবাবে আমি গৰম দিনত ব্যৱহাৰ কৰো আৰু ইয়াক প্ৰস্তুত কৰিবলৈ চেনি চেনি লাগে তাৰপিছত লাগে নিমখ তাৰপিছত পৰিমাণ পৰিমাণ চাই দিব লাগে আৰু তাৰপিছত আৰু ইয়াক পানী তাৰপিছত নেমু ৰস এই চাৰিবিধ হ'লেই হৈ যায় আৰু ইয়াতে আপুনি পদিনাৰ দৰে পদিনাৰ পাত ইউজ কৰিব পাৰে গোন্ধৰ বাবে তাৰপিছত এইবাৰ চেপি ইয়াক ৰস উলিয়াই এইবোৰ প্ৰস্তুত কৰিব পাৰে আৰু এইবোৰ আমাৰ দেহৰ কাৰণেও বহুত উপকাৰী হয় নেমুৰ ৰস বিশেষকৈ আমাৰ শৰীৰৰ বাবে বিশেষ উপকাৰী আৰু ইয়াক বৈজ্ঞানিক সকলেও ইয়াক বহুত উপকাৰী বুলি কয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয় বেমাৰ আজাৰ ঠিক কৰিবলৈ ছালৰ অসুখৰ বাবেও ইয়াক ইউজ কৰিব পাৰে